হেল্ল' ঐ ৰাজু ক'ত আছ উৱা ইমান দেৰিলৈকে অঁ আচ্ছা হেৰি নহয় মই আকৌ কাই ইমানদিন লগ পোৱা নাই বোলো ইভিনিঙ ৱাকত যাম বুলি ভাবিছিলোঁ তই যাব পাৰিবি নাই এই ওচৰতে আমাৰ এইখন পাৰ্কখন আছে যে গান্ধী পাৰ্ক অঁ অঁ বহুতদিন লগ পোৱা নাই আকৌ গোটেইকেইটাই আকৌ পাৰি ন কেইটা কেইটা অঁ কৃটিক অঁ বিশাল আৰু কৃটিক ন এই ইহঁতকেইটাক ফোন কৰিব লাগিব কে তই কেইটাত পাবিহি ছটামান বজাত অঁ তেতিয়া চাৰে ছটা সাতটা অঁ ঠিক আছে সাতটা বজাত ওলাই আহিবি মই এইফালৰপৰা যাম আৰু মই সেইকেইটাক লৈ যাম বাৰু বিশালক আৰু ইয়াক ঠিক আছে ঠিক আছে অঁ আহোঁতে চাহ একাপো খাই আহিম ন ঠিক আছে ঠিক আছে হ'ব দে অঁ অঁ